পূজা কৰা সময়ত আমি বিশেষ মানে সাংস্কৃতিক পদ্ধতি পালন নকৰোঁও কৰোঁও মানে পূজাৰ থলীখিনি ধুনীয়াকৈ মুচি কাচি কল কলৰ পুলি পুতি লওঁ তাৰপিছত তাতে ধূপ ধূনা ধূপ ধূনা দিঅ' দিয়া হয় তাতে গান চলি থাকে ঔম ভূৰ ভুবঁঃ স্বঃ তৎস বিডুৰ্বৰেণ্যং ভাৰ্গো দেবস্য ষাঠি মাহি ধিয়ো য়ো নাঃ প্ৰচোদয়াৎ ঔম ভূৰ ভুবঁঃ স্বঃ তৎস বিডুৰ্বৰেণ্যং ভাৰ্গো দেবস্য ষাঠি মাহি ধিয়ো য়ো নঃ প্ৰচোদয়াৎ ঠিক এনেদৰে মানে গীত মানে পূজাৰ গীতবোৰ চলি থাকে আৰু আমি পূজা মানে তাতে মানে প্ৰসাদ বিতৰণ কৰোঁ নাৰিকল বুট মাহ ফল আপেল বিলাক আমি বিতৰণ কৰোঁ এনেকৈয়ে মানে পূজাতো হয় আৰু যজ্ঞ হয় তাতে যজ্ঞ মানে যজ্ঞ তাত ঘিঁউ চিউ দি মানে জুই ধৰা হয় মানে তেনেকৈয়ে পূজাৰ সময়ত আমি বিশেষ মানে সাংস্কৃতিক পদ্ধতিবিলাক এনেকুৱা ধৰণৰ পদ্ধতিবিলাক পালন কৰোঁ এয়াই আৰু পূজাৰ বিষয়ে কৰা সাংস্কৃতিক পদ্ধতি এনেকুৱাই আৰু মানে আমি লঘোনে থাকোঁ লঘোনে থাকোঁ একো নোখোৱাকৈ থাকোঁ অঁ চাকি জ্বলাও ধূপ জ্বলাও ধূনা জ্বলাও